আমাৰ সংস্কৃতিত আছে মহিলাসকলৰ ঋতুস্ৰাৱটো এটা ভাল শুভলক্ষণ বুলি গণ্য কৰা হয় মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ইমান তেনেকুৱা কোনো বিশেষ নিয়ম নাই ভালকৈ পৰিষ্কাৰ পৰিচ্চন্নতা হৈ থাকে এসপ্তাহলৈকে তেনেকৈ পাকঘৰৰপৰা আঁতৰত থাকে তেনেকৈ নিজৰ এক্সত্ৰা বিছনা থাকে তেনেকৈ গা চা ধোৱা প্ৰতি তেনেকৈ চাফ চিকুণতা হৈ থাকে আৰু সেই সময়ত তেওঁলোকে আচলতে এইটো এটা বিজ্ঞানসন্মত কথা হয় ইয়াত কোনো অন্ধবিশ্বাস নহয় সেই সময়ত তেওঁলোকে কিছুমান খাদ্য অলপ নিজৰ স্বাস্থ্যৰ বাবে নিজৰ পেটৰ বাবে অলপ ভালকৈ চোৱা চিতা কৰি খাব লাগে ধৰক বেছি জ্বলা জাতীয় বস্তু খাব নালাগে বেছি কিবা জাতীয় বস্তু খাব নালাগে কাৰণ মিঠা জাতীয় বস্তু বহুত দৰকাৰ হয় যেতিয়া মানুহ যেতিয়া এজনী স্ত্ৰী যেতিয়া ঋতুস্ৰাৱত থাকে মিঠা জাতীয় বস্তুবিলাক খাব লাগে যিহেতু পেটৰ বিষ হয় কেতিয়াবা কিছুমানৰ গতিকে তেনেকৈয়ে আমাৰ গাঁৱত তেনেকৈ মহিলাসকলে নিজৰ সু স্বাস্থ্যৰ বাবে পালন কৰে